আমাৰ ঘৰলৈ আলহী আহিলে আমি ওচৰত আমাৰ ওচৰতে নামঘৰ এটা আছে নামঘৰটোত আমি দেখুৱাবলৈ লৈ যাওঁ নামঘৰটোত চাবলগীয়া আমাৰ আছে এটা পুখুৰী আছে তাৰ পাছত ঢেৰ বস্তু কিছুমান জীৱ জন্তু আছে আমি চাবলগীয়া তাৰ পাছত আমাৰ ওচৰতে আমাৰ পিকনিক প্লেচ আছে ভৈৰৱকুণ্ডলৈ যাওঁ তাতে আমাৰ ভূটান বৰ্ডাৰ আছে আকৌ আমাৰ ইপিনে বগামাটি পিকনিক প্লেচ আমাৰ ওদালগুৰিত ঢেৰ আছে চাবলগীয়া এনেকুৱা পিকনিক প্লেচ আমি সেনেকৈ লৈ যাওঁ আলহী আহিলে আকৌ আপোনাৰ তেজপুৰ গৈ তেজপুৰত অগ্নিগড় পাহাৰ তাৰ পিছত এই ঢেৰ চাবলগীয়া বস্তু আছে আৰু ইমান নাম ক'ব নোৱাৰি বাৰু তাৰ পিছত আপোনাৰ এপিনে ওৰাং অভয়াৰণ্য আছে তাৰ পিছত অৰুণাচলৰ পিনে আকৌ অৰুণাচল বৰ্ডাৰ সেইপিনে যাব পাৰি তাৰ পিছত এইপিনে আপোনাৰ ফুলতল আছে ফুলতল পিকনিক প্লেচ আছে ফুলবাৰী আছে তাৰ পিছত আছে ঢেৰ এই পিনে আপোনাৰ পাৰ্ক এখন আছে তেলদিপুৰ এইপিনে তাতেও ফুৰাবলৈ লৈ যাওঁ চাবলগীয়া জেগা আৰু সেইবিলাক আৰু এই পিনে আমাৰ বৰনগৰপিনেও আজিকালি ধুনীয়া ধুনীয়া সুবিধা হৈছে চাবলগীয়া হস্পিতেল এখন হৈছে ধুনীয়া চাই সেইপিনেও দেখাব লৈ যাওঁ আকৌ এই পিনে কোৰ্ট আছে আপোনাৰ কোৰ্টৰ পিনেও ফুৰিবলগীয়া জেগা আছে সেই পিনেও লৈ যাওঁ আমাৰ এইপিনে এতিয়া এইফালে হেৰিবিলাক খুলিছে মাৰ্কেটিংবিলাক খুলিছে মাৰ্কেটিঙৰফালেও লৈ যাওঁ ফুৰাবলৈ ঢেৰ জেগা হৈছে অৱশ্যে আজিকালি ফুৰিবলৈ যাবলগীয়া তাৰ পিছত আকৌ ল'ৰা ছোৱালীৰ লগত আকৌ এই তেওঁলোকৰ স্কুলখনতো সেনেকৈ ফুৰাবলৈ লৈ যাওঁ তেওঁলোকৰ স্কুলৰ পিনেও চাবলগীয়া জেগা আছে যাওঁ ঢেৰ জেগা আছে এইপিনে বেছিভাগ আমাৰ ইয়াতে আহিলে ভৈৰৱকুণ্ডৰ পিনেই চাবলগীয়া জেগা ভৈৰৱকুণ্ডত আজিকালিতো আৰু সেইপিনে য'তে হ'লেও যাব পাৰি বালিপাৰা পিনেও যাব পাৰি তাৰ পাছত ঢেৰ দীঘলকৈ ৰাস্তা হৈছে এইফালে চিকাৰীডাঙা পিনে চাব যাব পাৰি তাৰ পিছত আকৌ যিমান ওপৰলৈ গ'লেও আজিকালি ৰাস্তা হৈয়ে গৈছে আৰু চিন্তা নাই আৰু এতিয়া যাব বঢ়িয়া তাৰ পাছত এই পিনে আকৌ এই পিনে কি আছে এই পিনে পানেৰীৰ পিনেও আছে যাবলগীয়া সেই পিনেও পানেৰীৰ পিনেও আজিকালি পিকনিক প্লেচ হৈছে তাৰ পিছত

আমি মাজবাটতো যাওঁ মাজবাটত তাতে আছে মহামুনিতো লৈ যাওঁ ফুৰাবলৈ তাৰ পিছত আপোনাৰ সেই মঠ মন্দিৰ সেইবিলাক ঢেৰ আছে কিন্তু এই তেজপুৰতো আছে মাজবাটতো আছে তাৰ পিছত এই পিনে আকৌ আকৌ এই পিনে এই